কোষ্ঠকাঠিন্য ভাল কৰিবৰ বাবে আমাৰ গাঁৱত জনপ্ৰিয় কিছুমান ঘৰুৱা প্ৰতিকাৰৰ ব্যৱস্থা আছে যেনেকৈ ধৰক ৰাতিপুৱা শুই উঠি গৰম পানীত অকণমান নিমখ আৰু অকণমান হালধি মিক্স কৰি খালে দিনটোৰ কাৰণে গেছ আজিকালি যিহেতু শাক পাচলিত ঔষধ দিয়ে সেইকাৰণে ঔষধৰ সেই চব্জিত বা শাক পাচলিত ঔষধ দিয়াৰ কাৰণে মানুহৰ শা শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আদি হৈ থাকে সেইকাৰণে ৰাতিপুৱা শুই উঠি মানুহে খালী পেটত গৰম পানীত অকণমান হালধি আৰু অকণমান নিমখ মিলাই খালে দিনটোৰ কাৰণে গেছ নহয় আৰু মুখৰ যেনেকুৱা ছালৰ ৰোগ হয় হয় আই উঠে আই ওলাই বা যেনেদৰে শালমইনা হয় সেইবোৰৰ কাৰণে মহানিমৰ পাত পিচি তাৰ ৰস যদি খাই বা মুখত লগায় তেতিয়াহ'লে সেই বেমাৰ আদিৰ পৰা সুস্থ হ'ব পাৰি আৰু বিশেষকৈ ক'বলৈ গ'লে গাখীৰত হালধি মিলাই খালে মানে সুস্থ সবল হয় আৰু আমাৰ মা বা দেউতাহঁতে বা আইতাহঁতে আগতে কয় যে বেমাৰ আজাৰ যেতিয়া হয় তেতিয়া হেনো ডক্টৰৰ ঔষধতকৈ গাঁৱৰ বা গাঁৱলীয়া ঔষধেহে বেছি কামত দিয়ে যেনেদৰে ভৰি হাতত কটা চিঙা হ'লে মানে অকণমান হালধি লগাই দিলে মানে ভাল হয় বা ক'লা হালধি যেনেকৈ জীৱ জন্তুৰ বেমাৰ আজাৰ হ'লে মানেও বা ভৰি হাতত দুখ পালে মানেও কেচা ক'লা হালধি পিচি সেই হালধি যদি সেই য'ত দুখ পাইছে সেই ঠাইত যদি বান্ধি মেলি লগাই থয় তেতিয়াহ'লে বহুত সোনকালে মানে প্ৰতিকাৰ পাব পাৰি আৰু যেনেদৰে মানুহহৰো তেনেকুৱাই বেমাৰ আজাৰ হ'লে মানে ঘৰৰ যেনেকৈ কাহ হ'লে মানে জালুক আদা দি আৰু লেটা গুটি দি পিচি সেই ৰস খাই তেতিয়াহ'লে মানুহৰ কাহ বা চৰ্দি তৎক্ষণাৎ আঁতৰ হৈ যায় সে তেনেদৰেই মানে আমাৰ গাঁৱৰ বিশেষ বিশেষ তেনেকুৱা বহুত কিবা কিবি ঔষধ ওলাই যেনেকৈ আমাৰ আইতাহেঁতে জানে বা আমাৰ ককাহঁতে জানে আমাৰ মাহঁতে জানে সেয়াই আৰু